অ হেল্ল' মই এই ডালিমী শইকীয়াই কৈছোঁ

ৰূপালীৰ দোকানত লাগিছেনে অ অ এই পুৰণা কিতাপ কেইখনমান পালোঁহেতেননি

গণিত ইংৰাজী অসমীয়া

কিমানমান পৰিব বাৰু সেই কেইখনত

ওম অ ছেকেণ্ডখন হ'লেও হ'ব অ হেৰি দোকান কিমানটা মানত খোলে কাইলৈ

অ কাইলৈ যাম বুলি ভাবিছোঁ

ওম ওম অ অ সেই ঠিক আছে মই কাইলৈ যাম বাৰু ওম হেৰি অ এতিয়া হ'ব অ অ